মই মোৰ অঞ্চলটো মানে মই নলবাৰী নলবাৰী টাউন অঞ্চলতেই থাকোঁ তাত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান চলি থাকে ৰাভা দিৱস বিহু এইবিলাক অনুষ্ঠান হয় বিহু বহুত ডাঙৰকৈ পালন কৰা হয় নলবাৰী নাট্য মন্দিৰত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান চলি থাকে চিনেমা নাটক ডেন্স আদি প্ৰত্যেক সন্ধিয়াই চলে তাৰ উপৰি নলবাৰীৰ ৰাসত বহুতো নাট নাট্য অনুষ্ঠান হয় পাঁচ লাখৰো ওপৰ মানুহৰ সমাগম হয়